অঁ এনেই আছে আপুনি ভালনে ঘৰতে ভাত খালোঁ খালেনে অঁ কিহে খালে অঁ আমাৰো মাছে আছিলে

ভাল ভাল আপোনালোকৰ সবৰে ভালনে অঁ ক'ত লৈছে

অঁ অঁ অঁ অঁ ভালেই কৰিলে আকৌ অঁ আপুনি কেতিয়াকৈ যায় আকৌ মই যাব পাৰিম বাৰু যেতিয়া হ'লেও অঁ মই ফ্ৰী আছোঁ অঁ অঁ ময়ো ল'ম বুলি ভাবি আছোঁ ঠাণ্ডা কাপোৰ মই চুৱেটাৰ এটা ল'ম বুলি ভাবিছোঁ তাৰপিছত জোতা এযোৰ আৰু কিবা কিবি ল'ম আৰু ঘৰৰ মানুহলৈও ল'ম অঁ অঁ তালৈকে যাম অঁ

আৰু কথা পতাও হ'ব ফুৰাও হ'ব অঁ অঁ

অঁ অঁ ময়ো সেই বুলিয়ে ভাবি আছোঁ আছে কিন্তু মানে আকৌ নতুনকৈ ল'ম বুলি ভাবিছোঁ আৰু অঁ অঁ অঁ

অঁতো আকৌ বিয়াৰ কথা আছে ময়ো ভাবি আছোঁ ল'ম বুলি অঁ অঁ অঁ মই ইমান ভালকৈ চিনি নাপাও আপুনি ওলাব লগতে গৈ লগতে বজাৰ কৰিম অঁ তেতিয়া ভাল লাগিব অঁ অঁ তেতিয়া আৰু ভাল লাগিব

অঁ জোৰোণত আৰু ৰাতি দিনতো পিন্ধিব লাগিব

অঁ লাগিবতো ময়ো ভাবি আছোঁ অনলাইনত চাইছিলোঁ কিন্তু দামবোৰ বেছি কৰিছে দোকানত চাই চাম নেকি অঁ অঁ অঁ তেতিয়া আমি চাব পাৰিম অঁ অঁ অঁ তেনেকুৱা কৰাই ভাল হ'ব

ময়ো ল'ব লাগিব চণ্ডেল চাপৰ এযোৰ ওখ এযোৰ জোতাও ল'ব লাগিব কাৰণ কেলৈ ঠাণ্ডা দিন নহ্ অঁ এইটো হয় আমাৰো কি বুলি কয় ভাবিছোঁ জোতা ল'ম নে নল'ম জানো অঁ অঁ অঁ অঁ সেইযোৰে ভাল হ'ব অঁ অঁ অঁ তেনেকুৱাই ল'ব লাগিব মানে চাই মেলি ল'ম আৰু নহ্ কাপোৰৰ লগত মিলাকৈ মেকআপ এজনীয়ে কিনিলে হ'ব নেকি অঁ অঁ মানে মিলাই মেলি ল'ম আৰু ডিঙিত পিন্ধা কিবা কিবি গহনা

অঁ মই ভাবিছোঁ কি বুলি কয় খোপা চোপা বান্ধিম নেকি ঠাণ্ডা দিন খোপা বান্ধিলে ভাল লাগিব জানো অঁ অঁ অঁ মই ভাবিছোঁ এতিয়া ফুল চুল কিবা কিবি কিনিম বুলি ভাবি আছিলোঁ অঁ অঁ অঁ অঁ

আৰু মানে কি খাৰু চাৰু কিবা কিবি কিনিম আৰু মানে ষ্টাইল কৰা বস্তুৰ পৰা আদি কৰি মানে সব যিমান যি লাগে মাহঁতেও কাপোৰ কিনিম বুলি কৈ আছে বিয়া বুলি ক'লে জানেইচোন কিমান বজাৰ আৰু তাতে ঠাণ্ডা দিন লাগিব লাগিব মোজাও কিনিব লাগিব নহয় ঠাণ্ডা দিন বুলি ক'লে কি হ'ব

অঁ ময়ো ভাবি আছোঁ এনেকৈ ল'ম বুলি ভাইটিয়ে অনলাইনত কুৰ্টা অৰ্ডাৰ কৰিম বুলি কৈছে তাৰপিছত ময়ো অনলাইনত চাইছিলোঁ বৰ ভাল ভাল দেখা নাই কিজানি বেয়া আহিব সেইকাৰণে ভাবিছোঁ ডাৰেক্ট নিজে গৈ চাই আনিম অঁ কেতিয়াবা ভাল আহে কেতিয়াবা বেয়াও আহে যে অঁ নহ'লে আকৌ কেনঞ্চেল কৰিব লাগিব নহয়

সবেই যদি এক কালাৰ মিলাই মিলাই পিন্ধো বহুত ধুনীয়া লাগিব নহয় অঁ একদম চালিয়াকৈ অঁ অঁ এটা কাম কৰিম গধূলি য়েল্ল' য়েল্ল' কালাৰৰ শাৰী পিন্ধিম নহ'লে ওখ চেণ্ডেল এযোৰ পিন্ধিব আকৌ ময়ো চাপৰে নহ্ ওখ চেণ্ডেল এযোৰ এযোৰ ল'ম শাৰী পিন্ধিম চান গ্লাছ লগাম একদম পূৰা চুলি মেলি কাপোৰ কিনি আম বজাৰ কৰিবলৈ যামেই দেখোন কিনি মেলি চিলাই থৈ আহিম মজা লাগিব অঁ ওলাব কোনদিনাখনি পাৰে সোনকালে যাম অঁ মানে একদম হা অঁ তাকেহে অঁ সবকে এটা এটা মানে কালাৰৰ কালাৰৰ অঁ অঁ একদম মজা লাগিব অঁ মানুহে ক'ব ক'ৰপৰা বজাৰ কৰিলে ইমান ধুনীয়া ধুনীয়া কাপোৰ আনিলে বুলি ক'ব

দিব দিব বহুত কিনিম নহ্ আমি অঁ অঁ সেইটোৱে কৰা ভাল হ'ব

তেনেহ'লে কাইলৈ মানে যাওঁনে কি বজাৰ কৰিবলৈ

অঁ অঁ তেতিয়া ফুৰ্তি লাগিব অঁ অঁ বনাই মেলি খাই কাপোৰ চোৱাও হ'ব খোৱাও হ'ব ফূৰ্তি কৰাও হ'ব নহ্ তাকেহে এবাৰে আহিব দিনত থকা মানুহ জীয়াই থকাকেইদিনহে এনজয় কৰিম নহ্ কাপোৰৰ পৰা আদি কৰি অঁ সেইটোৱে কোনে কি কাপোৰ পিন্ধিছে কোনে কি চেণ্ডেল ডিঙিত কোনে গহনা কি পিন্ধিছে সেইবোৰেই চায় অঁ তাকে এটা বস্তু মানে থৈ নাহোঁ আৰু সব কিনি মেলি আহিম আৰু অঁ সবে নকৰা কাম কৰিব লাগিব মানে নিকিনা নিকিনা বস্তু কিনি

ময়ো ভাবি আছিলোঁ থুুৰীয়া এযোৰ কিনিম বুলি কিন্তু শাৰীৰ লগত আকৌ থুুৰীয়া এযোৰ নিমিলিব বুলি মই ভাবিছোঁ

অঁ সেইটো হয় বাৰু

অঁ আহিম লগতে পিন্ধিম অঁ কৰিম এইবাৰহে অকণমান এনজয় কৰি ল'ম আৰু বাবুহঁতে কুৰ্তা কিনিম বুলি কৈছে দেই কুৰ্তা তাৰপৰা চেণ্ডেল মানে সবেই মিলাই মিলাই কুৰ্তা পিন্ধিম বুলি কৈছে ৰাতি এটা দিনত এটা সেইটোৱেতো ছোৱালীবিলাকৰ জাকেটৰ পৰা আদি কৰি পূৰা একদম কাপোৰ এযোৰ নহয় নহয় কেইবাযোৰো লাগেই অঁ সেইটোৱেই জাকেট পিন্ধিবই চাৰ্টটো তলত থাকিবই গমেই নাপায়

অঁ মনত পেলাওকচোন অঁ এই এনেকৈ কথা অকণমান পাহৰি যোৱা হয়েই এই কথা পাতিতে পাতি থাকোঁতে পাতি থাকোঁতে

কি কৈছে কি কৈছে অঁ সেইকেইটা পাহৰিয়ে থাকিছিলোঁ তাকেহে একদম পূৰা চাইনিং আৰু বিন্দিটো একদম ষ্টাইলিছ একদম চুমকি লগা আনিম নেকি অঁ দুইজনীয়ে মানে বজাৰ চজাৰ কৰি আহি অনলাইনতো চাম অফলাইনো কৰিম

তাকেহে ঝুমকা ল'ব লাগিব এই মাইকী মাইকী মানুহৰ বজাৰ বুলি ক'লে একদম মুঠতে গোটেই বজাৰখন উঠাই আনিম যেন লাগে অ'

এইটো আনিলে সিটো থাকি আহে সিটো আনিলে ইটোৱে থাকি আহে

মই ওখ চেণ্ডেল এযোৰ ল'লো বাৰু কিন্তু পুৰণা হ'ল আকৌ ল'ম ছাগে যদি মায়ে পইচা দিয়ে এই আজিকালি বস্তুৰ দাম যিহে বস্তু লওঁ বুলি ক'লে ল'বই নোৱাৰে দোকানলৈ গ'লে ৰেটটো দেখিলে মানুহ একদম জ্বৰ উঠি আহিব সঁচাকে অঁ অঁ ক'ৰপৰা কিনিছিলিনো ইমান ধুনীয়া লাগিছে তেতিয়ানো লোকৰ বুলিনো কেনেকৈ কয় নহ্

তাকেহে যাম বেয়া বেয়া আৰু বেছি ডাঙৰ চুৱেটাৰটো হ'লেও বেয়া বেছি বেয়া নহয় একদম গৰম উঠিব নাচিব লাগিব

অঁ অঁ বজাৰ কৰিব যাওঁঁতে লগ পাম আৰু

অঁ লগ ক'ব আৰু কেনেকুৱা ফূৰ্তি কৰিম নাই নাই ময়ো এনেই আছিলোঁ কাম বন কৰি আজৰি হ'লোঁ বাৰু

অঁ

তাকে অকণমান সোনকালে আহিব দছটামান বজাত তেতিয়া মানে বজা ৰচজা কৰিলে এনেও জানেইচোন কিমান দেৰি হয় অঁ সেইকাৰণে অকণমান সোনকালে ওলাই অহাটো ভাল এনেও বজাৰ চজাৰ কৰোঁতে আমাৰ গধূলি হ'বই

অঁ ঠিক আছে কাইলৈ লগ পাম হ'ব